হোৱা নাই অঁ হেল্ল' এই আমাৰ নাতিনীটোৰ জন্মদিন আহি আছে জন্মদিনত মাংসৰ ওপৰতততো নহয় আমাক গতিকে মাংসটো মই আনিব যাব নোৱাৰোঁ মই এতিয়া বয়সীয়াল মানুহ

কিমান লাগিব দহ কিলো পোন্ধৰ কিলো পোন্ধৰ কিলোমান লাগে আৰু অঁ আমাৰ ঘৰত আহিলে ভাল পাম আৰু আনিব নোৱাৰিম নহয় মই আচ্ছা

ভাল লাগিব ভাল লাগিব হাঁহৰ মাংস দিলেই হয় চাৰি বহাগ

অঁ মই ভাবিব লাগিব